অসমৰ ৰাজনৈতিক পৰিৱেশত অসমীয়া ভাষাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে কিয়নো ৰাজনৈতিক ক্ষেত্ৰখনেই হৈছে গোটেই অসমখন পৰিচালনা কৰাৰ একমাত্ৰ মাধ্যম আৰু ৰাজনীতিৰ লগত অসমৰ থলুৱা যিখিনি সৰ্বসাধাৰণ ৰাইজ সি ওতপ্ৰোতভাৱে জড়িত আৰু এই সৰ্বসাধাৰণ থলুৱা ৰাইজসকলৰ একমাত্ৰ মাধ্যম হৈছে অসমীয়া মাতৃভাষাটো আৰু অসমীয়া মাতৃভাষাটোৰ যোগেদিয়ে তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰা তেওঁলোকৰ বিভিন্ন ধৰণৰ মাধ্যমসমূহৰ ভিতৰত অৱগত কৰা ৰাজনৈতিক জগতখনৰ বিষয়ে অৱগত কৰা একমাত্ৰ মাধ্যমটোৱেই হৈছে অসমীয়া ভাষা আৰু তেওঁলোকৰ সেইটোৱে হৈছে একমাত্ৰ মাধ্যম গতিকে ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত বিভিন্ন ব্যক্তিসকলৰ মূল মাধ্যম মই ভাবোঁ অসমীয়া ভাষাটোৱেই হয় অসমীয়া ভাষাটো সহজ সৰল অসমীয়া ভাষাটোৰ যোগেদিয়ে তেওঁলোকে নিজৰ ৰাজনৈতিক প্ৰচাৰ বা প্ৰসাৰৰ ক্ষেত্ৰত সেইটো ভাষাই ব্যৱহাৰ কৰিবই লাগিব সৰ্বসাধাৰণ ৰাইজৰ মাজত যাবলৈ হ'লে যিটো আমাৰ লোকেল অসমীয়া লেংগুৱেজ আৰু অসমীয়া ভাষা যিটো অসমীয়া ভাষাই ব্যৱহাৰ কৰিব লাগিব সেই ক্ষেত্ৰত ৰাজনৈতিক যিসমূহ নেতা আছে মন্ত্রীৰ পৰা আৰম্ভ কৰি যিখিনি নেতা তেওঁলোকে অসমীয়া ভাষাটো সাৱলিকভাৱে ব্যৱহাৰ কৰে কৰিলেই মই ভাবোঁ যে অসমৰ বিভিন্ন জনসাধাৰণে সেই কথাখিনি সাৰ বুজিব পাৰিব বা ৰাজনৈতিক ক্ষেত্ৰখনতো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অসমীয়া ভাষাটোৰ যোগেদিহে আগবাঢ়ি যোৱাত সহায় হ'ব আৰু ইতিমধ্যে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনতো এই ভাষা ক্ষেত্ৰখনলৈ যথেষ্ট বিবাদৰ সৃষ্টি হোৱা দেখা গৈছে যে ব বহিৰাজ্যত অধ্যায়নৰত কিছু কিছু প্ৰতিনিধিয়ে যেতিয়া অসমৰ ৰাজনৈতিক জগতখনত প্ৰৱেশ কৰি সৰ্বসাধাৰণ ৰাজ্যৰ মাজলৈ আহি ভঙা ভঙা অসমীয়া মাতৃভাষাটো সাৱলীকভাৱে ক'ব নোৱাৰা ক্ষেত্ৰতো সামাজিক মাধ্যমতে হওক বা বিভিন্ন মাধ্যমত বিভিন্ন ধৰণৰ বিতৰ্ক সৃষ্টি হৈছে আৰু যিটোৱে হয়তো অকণমান হ'লেও সেই বিশেষ ৰাজনৈতিক নেতাজনৰ জীৱনত ৰাজনৈতিক জীৱনত অলপ হ'লেও নিগেটিভ প্ৰভাৱ পেলায় গতিকে মই ভাবোঁ অসমীয়া ভাষাটো সাৱলীলভাৱে ক'ব কোৱাৰ মানে ক'ব পাৰিলেই ৰাজনৈতিক ক্ষেত্ৰখনত অলপ হ'লেও অধিপত্য বিস্তাৰ কৰাৰ ক্ষেত্ৰত সুবিধা হয় বুলি মই ভাবোঁ